চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহৰ ব্যৱধানৰ বিষয়ে মোৰ মতামত ক'বলৈ গ'লে চহৰ অঞ্চলৰ ল'ৰা ছোৱালিখিনি বা স্কুলসমূহত বহুতো উন্নত শিক্ষা ব্যৱস্থা দিয়াৰ লগতে তেওঁলোকৰ ষ্ট্ৰিক বহুত আছে আৰু তেওঁলোকৰ ৰোল ৰেগুলেচন খিনি বহুত আছে কিন্তু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহত সেইয়া দেখা পোৱা নাযায় ৰোল ৰেগুলেচন ইমান নাথাকে বা ইমান ষ্ট্ৰিক নহয় স্কুল ইমান খতি কৰিলেও ইমান বেছি ষ্ট্ৰিক নহয় বা ফাইনৰ ব্যৱস্থাটো নাই কিন্তু চহৰ অঞ্চলৰ সেই ফাইনৰ ব্যৱস্থাটো থকাৰ কাৰণে স্কুল খতি কৰিবলৈ ভয় কৰে সদায় স্কুল যোৱাৰ পৰা সিহঁতৰ শিক্ষা ব্যৱস্থাটো ভাল হৈছে আৰু উন্নত ক্লাছৰুমৰ ব্যৱস্থা আছে বা সিহঁতৰ প্ৰজেক্টৰত কিছুমান বস্তু বুজাওতেও সুবিধা হয় আৰু সিহঁতৰ পষ্টিং খিনি মানে প্ৰাইভেট স্কুল যদিও মানে পষ্টিং বহুত ভাল ভাল কোৱালিফিকেচন থকা মানুহ যায় বা সিহঁতক পঢ়োৱাৰ কেপাচিটিটো বহুত থাকে বা তেওঁলোকে বহুত বাচি বিচাৰি তেওঁলোৱা হেনেকুৱা মানে টিচাৰ লয় কিন্তু আমাৰ গাওঁ অঞ্চলৰ সেই সমূহৰ বহুত অসুবিধা হোৱাৰ লগতে আমাৰ অভিভাৱক সমূহো সেই বিষয়ে ইমান জ্ঞাত নহয় যে তেওঁলোকে সিহঁতৰ ক্লাছসমূহলৈ যাব বা তেওঁলোকৰ সময়ো নাথাকে কিছুমান বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও তাত পঢ়ে তেওঁলোকে দিন হাজিৰা কৰে সেইকাৰণে হেতে স্কুলসমূহলৈ গৈ চাবও নোৱাৰে কিন্তু নগৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি ভাল স্কুলত দিয়ে তেওঁলোকে ভাল ক্লাছ কৰাই গতিকে তেওঁলোকৰ শিক্ষা ব্যৱস্থা বহুত উন্নত গ্ৰাম্য অঞ্চলতকৈ আৰু সিহঁতৰ বিশেষ বিশেষত্বটো হ'ল তেওঁলোকে ইংৰাজী মাধ্যমত পাঠদান কৰে আৰু আমাৰ গ্ৰাম্য অঞ্চলত অসমীয়া মাধ্যমত গতিকে সকলো আজিকালি সকলো ক্ষেত্ৰতে ইংৰাজী মাধ্যমটোৰ প্ৰচাৰটো বেছি বাৰু সিহঁতে সকলোতে আগ স্থান পায় আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীখিনিতকৈ